আমাৰ লখিমপুৰ জিলাখনৰ মানুহে অনুসৰণ কৰা কিছুমান সাধাৰণ বৃত্তি বা কেৰিয়াৰ হ'ল যেনে ধৰক পশুপালন কৃষিজীৱি কৃষক খেতি নানা ধৰণৰ বাম খেতি হওক আহু খেতি হওক তেনেকৈ জীৱিকা অৰ্জন কৰিছে ধৰক আমাৰ এতিয়া লখিমপুৰ জিলাৰ বহুকেইজন যুৱক যিহেতু দেখা পাইছো আপোনাৰ বি এ পাছ এম এ পাছ কৰা ল'ৰা এল এল বি কৰা ল'ৰা গাহৰি ফাৰ্মেৰে তেখেতেলোকে বহুত উপকৃত হৈছে যেনে ধৰক আমাৰ গাঁৱৰে লখিমপুৰ জিলাৰ আমাৰ অতিকৈ সন্মানীয় আমাৰ ভৰত ৰাজখোৱাৰ পুত্ৰ বিধৰ্ব ৰাজখোৱা তেখেতৰ এখন খুব ডাঙৰ গাহৰি ফাৰ্ম আছে যিহেতু তেখতে প্ৰায়বিলাক গাহৰি তেখেতে বিদেশৰ পৰাও আনে আনি ইয়াত প্ৰডাকচন কৰে প্ৰডাকচন কৰি তেখেতে বহুত স্বাৱলম্বী হৈছে ইয়াত যিহেতু দেখা পাইছোঁ তেখেতে বছৰেকত কোটি কোটি টকা লেন দেন কৰে যিহেতু গাহৰি ফাৰ্মেৰে তেখেতে বহুত উপকৃত হৈছে আৰু আমাৰ লখিমপুৰ জিলাৰে আপোনাৰ চিয়াজুলি বোকানলা যিহেতু তাতো এখন ফাৰ্ম দেখিবলৈ পোৱা গৈছে যিহেতু আমাৰ লখিমপুৰত তেখেতলোকে সেইটো ব্যৱসায় কৰিছে যিহেতু কইলাৰ মূৰ্গীৰ ডিম যিহেতু আমাৰ ইয়াত বহুত জনাজাত বাহুবলী হিচাপে তেখেতলোকে নামাকৰণ কৰিছে ডিম বাহুবলী ডিম আৰু তেখেতে তেখেতলোকে বহুত হাজাৰ হাজাৰ ডিম বহুত প্ৰায়বিলাক ডিষ্ট্ৰিকতে তেখতলোকে ডিষ্টট্ৰিবিউত কৰিছে দেখিবলৈ পোৱা গৈছে বহুত ভাল লাগিছে যিহেতু লখিমপুৰত এনেকুৱা এটা হৈছে লখিমপুৰৰ নাম এটা হৈছে বহুত ভাল লাগিছে আৰু আমাৰ যিহেতু লখিমপুৰৰ বাঁহ বেত বহুত সুলভ যিহেতু সেয়েহে আমাৰ লখিমপুৰৰ যুৱকসকলে বহুত বাঁহ বেতেৰে ফাৰ্ণিচাৰ তৈয়াৰ কৰি তেখেতলোকে জীৱন নিৰ্বাহ কৰিছে যিহেতু এটা এটা ফাৰ্ণিচাৰ বহুত হাজাৰ টকাত তেখেতলোকে ব্যৱসায় কৰে যিহেতু আমাৰ ইয়াত বাঁহ সুলভ সেয়েহে আৰু বটা চৰাইৰ ফাৰ্ম এখন খুলি ইয়াৰ বহুত যুৱক যুৱতীয়ে তেখেতলোকে নিজৰ কৰ্মসংস্থাপন হিচাপে তেখেতলোকে বাছি লৈছে বটা চৰাইৰ কণী বিক্ৰী কৰি হওক বটা চৰাইৰ প্ৰডাকচন কৰি পেলাই বটা চৰাই বিক্ৰী কৰে ডিম বিক্ৰী কৰে বহুতখিনি যুৱক যুৱতী তাৰ পৰাই আপোনাৰ বহুত উপকৃত হৈছে আৰু লগতে আমাৰ ইয়াত দেখিবলৈ পোৱা গৈছে কি ধাবা ৰেষ্টুৰেণ্ট তেনেকুৱা কিছুমান আপোনাৰ খুলি পেলাই তেনেকুৱা বহুত যুৱক যুৱতীয়ে হওক নিজৰ কৰ্মসংস্থাপন বাছি লৈছে বহুত ভাল কথা আৰু যিহেতু আমাৰ লখিমপুৰ অলপ লখিমপুৰখন অলপ অলপকৈ দিনক দিনে ডেভেলপ হৈ আহিছে আৰু ইয়াকে কৈ মই সামৰণি মাৰিছোঁ